হেল্ল' মই আপোনালোকৰ এজেঞ্চীৰ পৰা আজি কেব বুক কৰিছিলোঁ এয়াৰপৰ্টৰ পৰা নলবাৰীলৈকে যাবৰ কাৰণে কিন্তু ড্ৰাইভাৰজনে বহুত দেৰিকৈ আহি পাইছে মই এয়াৰপৰ্টত প্ৰায় দুঘণ্টাতকৈও বেছি সময় ৰৈ থাকিবলগীয়া হ'ল আৰু সেইটো কথাটো হ'ব নোৱাৰে ন' এনেকৈ মই ইমান দূৰৈৰ পৰা আহিছোঁ ইমান দূৰৰ পৰা আহি মই তাত ৰৈ আছোঁ আৰু মই যদি ইয়াৰ পৰা কেব লৈ যাবই পাৰিলোঁ হয় আপোনলোকক ফোন কৰিকেনে এনেকৈ কেব বুক কৰি নথওঁ এডভাঞ্চ সেনেকৈতো বস্তুবিলাক নচলে ন' মানুহ এটা ভাগৰত থাকে এডভাঞ্চ পেমেণ্ট কৰি পেলাই কেব এখন বুক কৰি থাকে তাৰপিছত যদি টাইমত বস্তু এটা আহি নেপায় বা গাড়ীখন আহি নেপায় আমাৰ বহুত ডিষ্টাৰ্ব হয় দহ পোন্ধৰ মিনিট কথাটো বেলেগ দুঘণ্টা দেৰি হোৱাৰ কাৰণে মানুহ এটা মানে সেইটোতো মানে এক্সেপটেৱল হ'বই নোৱাৰে ন' নহয় নহয় সেইটো কথা নহয় আৰু দেই তো এইটো মই মোৰ ফালৰপৰা আপোনালোকক কমপ্লেইনটো দিলোঁ আপোনালোকে সেইটো যাতে ৰেজিষ্টাৰ কৰে আৰু আজি যিটো হ'ল ইয়াৰ পিছত কিন্তু মই আপোনালোকৰ পৰা নেক্সট টাইম যে আৰু কিবা কেব এনেক বুক কৰিম এইটো মোৰ নিজৰ ওপৰত ডাউট আছে আৰু গতিকে এইটো আপোনালোকে যাতে অলপমান ধ্যান দিয়ে মই কমপ্লেইনটো দিলোঁ আপোনালোকক আৰু আপোনালোকক মই ড্ৰাইভাৰজনৰ নাম্বাৰ মেছেজ কৰি দিছোঁ আৰু তেওঁৰ নামটো মেছেজ কৰি দিছোঁ আপোনালোকে এইটো চেক কৰি ল'ব